স্থানীয় অৰ্থনীতিত অসমীয়া ভাষা ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে যিকোনো বেপাৰ বাণিজ্যত অসমীয়া ভাষাৰ দ্বাৰাই ভাৱৰ আদান প্ৰদান কৰা হয় যেনে মই কিবা এটা বস্তু কিনিবলৈ গ'লে বেপাৰীগৰাকীক অসমীয়া ভাষাতেই বস্তুটো বিচাৰোঁ আৰু তেওঁও অসমীয়া ভাষাতেই বস্তুটোৰ বিষয়ে আমাক জনাবলৈ চেষ্টা কৰে অসমীয়া ভাষা ব্যৱহাৰে অৰ্থনীতিৰ লগতে আমাৰ ভাষাটোকো যথেষ্ট পৰিমাণে আগুৱাই নিয়াত সহায় কৰিছে বিভিন্ন ধৰণৰ ঠাইত অসমীয়া ভাষাৰ প্ৰচলনেই কৰা দেখিবলৈ পোৱা যায়